সৰু কালিত প্ৰায় জ ছয় বছৰৰ পৰা জনা হোৱাৰ পিছত স্কুললৈ প্ৰায়মাৰী স্কুললৈ গৈছিলোঁ অকলে অকলে ওচৰতে স্কুল আছিল ৰাস্তাত বোকা পানী গচকি স্কুললৈ গৈছিলোঁ তাৰপিছত স্কুলৰ পৰা আহি ভাত পানী খাই খেলা ধূলা কৰিছিলোঁ তাৰপিছত অলপ ডাঙৰ হোৱাত খেতি বাতিৰ কামত মা দে দেউতাহঁতক সহায় কৰি দিছিলোঁ গৰু ছাগলী চৰাইছিলোঁ খেতি পথাৰত দেউতাহঁতৰ লগত ধান কাটিব ভূঁই ৰুব গৈছিলোঁ আৰু মাজে মাজে ফুটবল খেল গাঁৱত হৈছিল সেইবিলাক চাবলৈ গৈছিলোঁ ফুটবল খেল অতি প্ৰিয় আছিল আগতে মোৰ চোৱাৰ কাৰণে খুব হেঁপাহ আছিল ওচৰৰ গাঁওবিলাকত গৈ ফুটবল খেল চাব গৈছিলোঁ

প্ৰাইমাৰী স্কুল শেষ কৰি হাইস্কুলত হাইস্কুল শিক্ষা হাইস্কুলতো ঠিক তেনেকুৱা স্কুল যোৱা টাইমলৈ ঘৰুৱা কাম বনতে ব্যস্ত আছিলোঁ ৰাতিপুৱাই অলপ পঢ়া শুনা কৰিছিলোঁ তাৰপিছত স্কুলৰ পৰা আহি আকৌ খেতি পথাৰত সহায় কৰিছিলোঁ দেউতাহঁতক মাজে মাজে খেতি বাতিৰ কাম শেষ হ'লে নিজে ঘৰ আমাৰ ৰবি শস্য খাৰিফ শস্য সেইবিলাকতো অলপ সহায় কৰিছিলোঁ দেউতাহঁতক এনেকৈ মোৰ গাঁৱৰ জীৱনৰ সৰু কালিৰ মানে শৈশৱটো পাৰ কৰিছিলোঁ তাৰপিছত মেট্ৰিক পাছ কৰি মই এইট্টিত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত অলপ পঢ়া বেছি পঢ়া শুনা কৰিব নোৱাৰিলো অঁ তাৰপিছত এনেকৈ ইয়াতে আহি চাকৰিত যোগদান কৰোঁ চাকৰিত যোগদান কৰাৰ পিছত প্ৰায় চল্লিছ বছৰ চাকৰি কাল ইয়াতে কৰি এই মাৰ্চ তেইছৰ মাৰ্চত অৱসৰ ল'লো এনেকৈয়ে মোৰ জীৱন আজিলৈ এইখিনিয়ে